আমাৰ অঞ্চল বুলি ক'লে আচলতে মই কোনটো অঞ্চলৰ কথা ক'ম বা কি বুজাইছে ধৰিব পৰা নাই আমাৰ অঞ্চল মানে মোৰ বিশেষকৈ মই থকা অঞ্চলটো তিনিচুকীয়া চহৰৰ পৰ্বতীয়া অঞ্চলটো এই অঞ্চলত মই ভাবোঁ আমি সকলোবোৰ ভালে কুশলেই আছোঁ ইয়াত মই কোনো বিষম পুষ্টিৰ লক্ষণ কাৰো ঘৰত দেখা নাই ইয়াৰ এটা কাৰণ হ'ল মানুহখিনি ইয়াৰ সকলোখিনিয়েই শিক্ষিত আৰু তেওঁলোকে নিজেই নিজৰ স্বাস্থ্যৰ যতন ল'বলৈ যথেষ্ট জ্ঞান আছে বুলিয়েই ভাবোঁ যাক মই পুৱা গধূলি ব্যায়াম কৰা দেখোঁ খোজকঢ়া দেখোঁ তেওঁলোকে যে অসুস্থতা আনিব পৰা কিবা মছলাযুক্ত বেছি মছলাযুক্ত বা কিবা বিষম আহাৰ গ্ৰহণ কৰিব এনেকুৱা নালাগে আৰু সঁচাকৈয়ে সকলোবিলাকক মই সুস্থ সবল হিচাপেই দেখি আহিছোঁ কিন্তু বহল অৰ্থত ক'বলৈ গ'লে আমাৰ অঞ্চলটো ডাঙৰ এলেকা এটা ভাবিলে বা বহলাই ভাবিলে কথাটো আমাৰ মানুহৰ এটা কথা হ'ল আৰ্থিকভাৱে দুৰ্বল বেছিভাগ মানুহ আনহাতে আমাৰ আমাৰ ইয়াত শিক্ষা দীক্ষাও কম গতিকে বিষমপুষ্টি অতি এটা সাধাৰণ কথা মই উদাহৰণ দিব খুজিছোঁ কিছুমান গ্ৰাম্যাঞ্চলত অলপ পিছপৰা ঠাইত মই নিজেই গম পাওঁ যে কি বোকত থকা ল'ৰা ছোৱালীক মাকে ঢেকীয়া শাক বুলি যি শাক খুৱাইছে খুৱাই তেওঁলোকৰ অত্যন্ত বেছিকৈ বিষমপুষ্টি হৈ অত্যন্ত বেয়া অৱস্থাত অৱস্থাৰ সন্মুখীন হৈছে আৰু সেয়া ঢেকীয়া শাক নহয় সেইবোৰ সেইবোৰ আছিল বিহলঙনি এইটো এটা উদাহৰণ আৰু এইটো মই এটা জনা কথা আৰু এই বিষয়লৈ মই মোৰ এখন কিতাপটো মই নিজেই ৰচিত গ্ৰন্থটো মই এই কথাটো উল্লেখ কৰিছোঁ এইটো তেনেই সাধাৰণ কথা ঠিক তেনেকৈ কাঠফুলা খাই মানুহে ভোকত থাকে বস্তু বিচাৰি নাপায় কিনিবলৈ অসমৰ্থ তেনেকুৱা স্থলত হাবিয়ে জংঘলে বিচাৰি বা সেমেকা ঠাইত বিচাৰি কাঠফুলা পায় কাঠফুলা তেওঁলোকে চিনাক্তকৰণ কৰিব নোৱাৰে কোনটো উপযোগী কোনটো অনুপযোগী খোৱাৰ কাৰণে গতিকে তেনেকুৱা কাঠফুলা খাই মৃত্য়বৰণ কৰা ঘটনাও আমাৰ জিলাত বা আমাৰ অঞ্চলত ঘটিছে অৱশ্যে মই পৰ্বতীয়াৰ কথা কোৱা নাই ইয়াত নহয় আমাৰ ডাঙৰকৈ ভাবিলে কথাটো এলেকাটো ডাঙৰকৈ ভাবিলে এনেকুৱা কিছুমান উদাহৰণ পোৱা যায় সকলো মানুহেই পৰিস্কাৰ পানী বা উন্নতমানৰ খাদ্য সেইকাৰণেই লাভ কৰা নাই বুলি ক'ব ক'ব পাৰোঁ পৰিস্কাৰ পানী পোৱা নাই কাৰণ পৰিস্কাৰ পানী পাব কেনেকৈ য'ত মানুহৰ এটা টিউবেল বহাবলৈ বা এটা মটৰ পাতি মটৰ স্থাপন কৰি পানীৰ পাইপ বহাবলৈ ভবাটোৱে এটা এইটো এটা এইটো তেওঁলোকৰ এটা মানে নিজৰ ভাবিব নোৱাৰা কথা সেইটো সম্ভৱেই নহয় যাৰ চাউলকেইটা গোটাবলৈকে সম্ভৱ নহয় তেওঁলোকেতো পানীৰ পাইপ বহাব নোৱাৰে টিউবেল বহাব নোৱাৰে গতিকে তেওঁলোকে সাধাৰণতে খাল বিল ওচৰৰ নদী এনেকুৱা ঠাইৰপৰাই পানী সংগ্ৰহ কৰে যিবোৰ সদায় পৰিস্কাৰো নহয় গতিকে পানীৰ ক্ষেত্ৰতো যিহেতু এনেকুৱা ধৰণৰ মলি মলিয়ন পানী খাব অপৰিস্কাৰ পানী গ্ৰহণ কৰিবলগা হয় বিশুদ্ধ পানী পোৱা নাযায় অপৰিস্কাৰ পানীৰেই ভাত পানী ৰন্ধা গা পা ধোৱা সকলো কৰে গতিকে সদায় তেওঁলোকে নিজৰ স্বাস্থ্য ৰক্ষাৰ বাবে সদায় যুদ্ধ কৰিবলগা হয় এনেকৈ খাদ্যবিলাকো উন্নতমানৰ খাদ্যৰ কোনো প্ৰশ্নই নুঠে তেওঁলোকে ফল মুল শাক পাচলি ইত্যাদি নিজৰ মাজতেই নিজে নিজৰ সামৰ্থৰে কৰে হ'লেও সেইবিলাক সদায় উন্নত নহয় আৰু যিখিনিয়ে সেইখিনি কৰিব নোৱাৰেও সেইখিনিয়েটো হাবি জংঘল খুচৰি ফুৰোতেই যায় তেনেকৈ তেওঁলোকে অখাদ্য খায় সেইবিলাক ঘটনা এইফালে বহুতেই আছে তাৰ দুৰ্ভাগ্যজনক পৰিস্থিতি বহুতেই দেখিছোঁ সেইবিলাকৰ ফলত